হয় মই পোহনীয়া জন্তু ভাল পাওঁ পোহনীয়া জন্তু মোৰ কুকুৰ আছে কুকুৰটোৰ নাম আমি চুনু বুলি মাতোঁ আৰু কুকুৰটোৱে কি কৰে আমি কুকুৰটোক বহুত প্ৰতিপালন কৰোঁ আৰু কুকুৰটোৱে কুকুৰটোক আমি কি কৰোঁ গা ধুৱাওঁ ভালকৈ খাব দিওঁ আমি বিভিন্ন ধৰণৰ বস্তু খাব দিওঁ সেই তাৰ হেল স্বাস্থ্য স্বাস্থ্যৰ যত্ন লওঁ আমি সকলোবোৰ ব্যৱস্থা তাক কৰি দিওঁ আৰু তাক আমি পোহনীয়া জন্তু বুলি নেভাবি আমি কি ভাবোঁ তাক আমাৰ ঘৰৰ এজন সদস্য বুলি ভাবোঁ সদস্য বুলি আমি কব পাৰোঁ আৰু সি আমি যি কওঁ তাকেই সি মানি লয় গতিকে আমি তাক কুকুৰ বুলি নকৈ আমি এজন পোহনীয়া সদস্য বুলিয়েই আমি তাক গণ্য কৰোঁ সি আমি ভাত খোৱা সময়ত তাক আমি খাব দিওঁ হাঁ তাৰ কাৰণে আমি এক্সট্ৰাকৈ বিচনাৰ ব্যৱস্থা কৰি দিয়া হৈছে সকলো ধৰণৰ ব্যৱস্থা তাক কৰি দিছোঁ